হেল্লো দাদা এই মই অলপ আগত কেব এখন বুক কৰিছিলোঁ হয় হয় অবিনাশ অবিনাশ হয় হয় অবিনাশ অঁ দাদা মই এই পিক আপ এড্ৰেছটো অল অকণ চেঞ্জ কৰিব বিচাৰিছোঁ

হয় বেল বেলত বেলতলা কলেজ বেলতলা কলেজ আগ আগতেই মোৰ এই পিক আপ এড্ৰেছটো ঘৰত আছিল এতিয়া মানে এটা প্ৰব্লেমৰ কাৰণে মই ঘৰত নাই বেলতলা কলেজৰ ওচৰত আছোঁ পাৰিলে আপুনি ইয়ালৈ আহিলে মই উপকৃত হ'লোঁ হয় হয় হয় হয় হয় হয় আহক দাদা যেনেকুৱাকৈয়ে নহওক হয় এজিৰ পৰা চিধাই আপুনি সোমাই দিলে আহিলে হ'ল অকণমান হয় হয় মই ৰাস্তা ৰাস্তা ৰাস্তাত ওলায়েই আহিছোঁ

হয় আপোনাৰ এই ভাড়াটো দুশ দহ টকা দেখাইছে হয় হয় হয় দি দিম দি দিম মই যি লাগে দি দিম হয় হয় হয় হয় হয় হয় এই বে হয় হয় বেলতলাৰ পৰা মোৰ চানমাৰী আছিল হয় হয় অঁ দাদা তে আহি থাকক সোনকালে আহক অঁ ধন্যবাদ আহক